এই ভাইটি আজি এই বোলে কেন্দ্ৰীয় ৰঙালী বিহু আছিলে হয় তাকে যাম বুলি ভাবিছিলোঁ গোটেইখন তাকে একো যোৱা তাকে একো যাবলৈ মোৰ ব্যৱস্থা নাই তাকে বোলো তুমি কিবা কৰিব পাৰা যদি বোলো লগে ভাগে গ'লোঁহেতেন

অ তাকে তাৰমানে হেৰি আকৌ এতিয়া ল'ৰায়ে ছোৱালীয়ে খোজকাঢ়ি গ'লে দেৰি নহ'ব জানো অ তাকে

অ তাকে বৰ ইচ্ছা আছিলে বহুতদিন চোৱাও নাই হ'ব তেতিয়াহ'লে দেই হ'ব হ'ব হ'ব মই ওলাই যাম